আমি টি ভি সকলোৱে চাওঁ টি ভিত যিবিলাক নৃত্য আৰু যিবিলাক ডান্স কম্পিটিশ্যন বা চিৰিয়েল দিয়ে কিছুমান ক্ষেত্ৰত বহুত ভালোঁ আৰু কিছুমান ক্ষেত্ৰত বহুত বেয়াও যিহেতু আমি সকলোৱে চিৰিয়েল চাওঁ চিৰিয়েলৰ কিছুমান হয়তো আমি সকলোৰে মাজত চাব নোৱাৰোঁ আৰু কিছুমান চিৰিয়েল থাকে সকলোৰে মাজতে চাব পাৰোঁ আৰু আমাৰ সকলোৱে চিৰিয়েল চাই আৰু আমি সকলো ভাল পাওঁ বেছি ভাললগা আমাৰ হেৰি হৈছে যিবিলাক ডান্স কম্পিটিশ্যন হয় নিয়ে ডান্স কৰে ল'ৰা ছোৱালীবিলাক সৰু সৰু বৰ ভাল লাগে তাৰপিছত কৌন বানেগা কৰ'ৰপতি সেইবিলাক চাওঁ আমি যিবিলাক কুইজ প্ৰতিযোগিতা হয় সেইবিলাক চাই ভাল পাওঁ আমাৰ ল'ৰা ছোৱালী সকলোৱে ভাল পায় যিবিলাক গানৰ গান সেইবিলাকো চাওঁ সেইবিলাক চাই আমাৰ ল'ৰা ছোৱালীয়ে উৎসাহো পায় আমি সকলোৱে সেইবিলাক বস্তুৱে চাই ভাল পাওঁ আৰু এটা হৈছে আমি ঘৰৰ সকলো মানুহে নৃত্য আৰু বা সকলো মানুহে চিৰিয়েল চায়েই সকলো আজিকালি হয়তো টি ভিত মানুহে নাচায় মোবাইলতো চায় চিনেমা হওক চিৰিয়েল হওক ডান্স কম্পিটিশ্যন সকলোৱে চিৰিয়েল চাই খুব ভালে পাওঁ আৰু মেইন কথাটো হৈছে মানুহে এই এটা আনন্দ এটা চিৰিয়েল চোৱা বা এটা চিনেমা এখন বা ভিডিঅ' এটা চোৱা এটা আনন্দ এটা ফূৰ্তি লাগে আজিকালি আমি সকলোৱে কি কৰোঁ ঘৰত বহি কিনে আমাৰ থাকি কিছুমানৰ হয়তো অশান্তিও লাগে আমি কি কৰোঁ চবেই বহি কিনে আমি কওঁ যে সকলোৱে বহি কিনে আকৌ আমি আমুক চিৰিয়েল এখন চাওঁ বা আমুক আছিল ডান্সৰ কম্পিটিশ্যন এটা বহি সকলোৱে আমি চাওঁ সেই সকলোবোৰ চাই আমি সকলোৱে আনন্দ লওঁ ফূৰ্তি কৰোঁ আৰু আমাৰ ভালেই লাগে সকলোৱে সকলো ভালো লাগে আৰু সকলো আনন্দ কৰিও আমি কৰোঁ আমাৰ ঘৰৰ যিমানখিনি মানুহ আছে ল'ৰা ছোৱালী আমি সকলোৱেই ডান্স কম্পিটিশ্যন বা হেৰি কুইজ বা যিকোনো যিবিলাক ৰিয়েলিটি শ্ব'বিলাক আহে যিবিলাক চব চিৰিয়েল আহে সেইবিলাক চাওঁ বেছি ভাল লাগে আমাৰ অসমীয়া যিহেতু অসমীয়া চিৰিয়েলত চাওঁ মই খুব বেছি ভাল পাওঁ অসমীয়া চিৰিয়েল চাওঁ অসমীয়া চিৰিয়েলৰ ভিতৰত মোৰ ভাল পোৱা চিৰিয়েল হৈছে আপোনাৰ চিৰিয়েল হৈছে মোৰ খুব বেছি ভাল চাওঁ সেইখন হৈ আছে মোৰ আৰু আমাৰ অসমীয়া ৰঙতো খুব ভাল ভাল দিয়ে চিৰিয়েল সেইবিলাকতো চাওঁ অসমীয়া চিৰিয়েলবিলাকক চালে এনেকুৱা লাগে যে নিজৰ ঘৰৰ হৈ থকা কিছুমান ঘটনা ওচৰ চুবুৰীয়াত হৈ থকা কিছুমান ঘটনা সেইবিলাকবিলাক ভাল লাগে এতিয়া আমাৰ অসমীয়া চিনেমাবিলাকো খুব ভাল লগা হৈছে দুদিনমানৰ আগতে যিহেতু আমাৰ অসমীয়া কমেডি চিনেমা এখন আহিছিলে আমি সকলোৱেই চিনেমাহ'লত গৈ বা মোবাইলতে হয় বা টি ভিতে আমি সকলোৱে চাই আনন্দ লৈছিলোঁ আৰু খুব বেছি ভালো লাগিলে তেনেকুৱা অসমীয়া চিনেমাবিলাক বা অসমীয়া চিৰিয়েলবিলাক যে আগবাঢ়ি যায় আমাৰ খুব ভাল লাগিব আমাৰ অসমীয়া সমাজৰ কাৰণে খুব ভাল যিহেতু আমি কিছুমান চিনেমাৰ হিন্দীত বা কিহবাৰ ল'ৰা ছোৱালীৰ লগত চাব নোৱাৰোঁ হয়তো কিছুমান বহুত ভালো থাকে মই নকওঁ কিন্তু আমাৰ অসমীয়া যোনটো ভালপোৱা চিনেমা বা চিৰিয়েলবিলাক এনেকুৱা লাগে গাঁও সমাজখনত আমি আকৌ সেই গুণতে আমি বহুতে বহুত কথা পাহৰি যাওঁ যে আমি কি গাঁৱত কেনেকৈ কি কৰিছিলোঁ বা কেনেকৈ আমি কৰিছিলোঁ যিবিলাক অসমীয়া গাঁও চিৰিয়েলবিলাক চাওঁ বা অসমীয়া কিছুমান চিনেমা বা চিৰিয়েল চাওঁ আমাৰ খুব বেছি ভাল লাগে মনত পৰি যায় আগৰ কথাবিলাক যে আমি এনেকৈয়ে কৰিছিলোঁ সেইকাৰণে আমি সকলোৱে চিনেমা চাওঁ আৰু চিনেমা চালে আমাৰ মানে এটা কথা হয় যে খুব মানে আমাৰ কিছুমান কথা মনত পৰে ককাহঁতলৈ মনত পৰে তাত মানুহবিলাকক দেখা ককা আইতাহঁতক যিহেতু আমি আমাৰ ককা আইতাহঁতক আমি নাই পোৱা সেইবিলাক চিৰিয়লত চাই কিনে বা টি ভিত চাই কিনে আমি তেওঁলোকক মনতো কৰোঁ কিছুমান খুব বেছি ভাল দেখায় স্কুলৰ কিছুমান দেখায় ল'ৰা ছোৱালী পঢ়া কেনেকৈ পঢ়িব লাগে কিছুমান ল'ৰা ছোৱালী কেনেকৈ পঢ়ি কিনে ডাঙৰ মানুহ হয় যে কিছুমান মানুহ পঢ়ি কিমান আই এছ হৈছে ল'ৰা ছোৱালীবিলাকক কেনেকুৱা চিৰিয়েল আমি দেখাব লাগে আৰু কেনেকুৱা বস্তুবোৰ ক'ব লাগে চোৱা এইবিলাকত এনেকৈ ল'ৰা ছোৱালীবিলাক কষ্ট কৰা কাৰণে আজি ইমান ধুনীয়া চাকৰি একা ইমান ধুনীয়া কাম এটা পাইছে সেইবিলাক চিৰিয়েল চাই আমাৰ ল'ৰা ছোৱালীক উৎসাহ পায় আৰু এটা কথা আমি ডান্স কম্পিটিশ্যনবিলাকত যেতিয়া আমি ল'ৰা ছোৱালীক দেখাওঁ ল'ৰা ছোৱালীবিলাকে যেতিয়া দেখে আগ্ৰহী হয় ল'ৰা ছোৱালীবিলাকে আমাৰো মন যায় যে আমাৰ ল'ৰা ছোৱালীবিলাকে ডাঙৰ মানুহ হওঁক বেলেগ জেগাত যাওক আৰু ধুনীয়াকৈ নাচক কিবা এটা পাই আহক অসমৰ নাম হওক অসমৰ হেৰি হওক আমি বিচাৰোঁ যেনে সেইটো কাৰণে আমি আমাৰ ল'ৰা ছোৱীবিলাকক দেখাওঁ যে চোৱা তেওঁলোকে কৰিছে টি ভিত উঠিছে ইমান ভাল লাগিছে তোমালোকেও এনে কৰিব পাৰা আৰু আমাৰ মেইন হৈছে আমি অসমীয়াৰ যিটো আমাৰ গান অসমীয়া যিটো গান পাতে বিহু সন্মীলনবাৰ এইবিলাক টি ভিটো দিয়ে আমি টি ভিতে চাওঁ কিছুমানে আমি গৈয়ো চাওঁ অসমৰ যিবিলাকত ডান্স সেইবিলাক আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে টি ভিত দেখায় যে ডান্সৰ হৈছে বা বিহু কুঁৱৰী বা কিবা হয় আমি খুব বেছি ভাল পাওঁ আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ সকলোৱে ভালকৈ টি ভি চি ভি চায় আৰু আৰু আমি সকলোৱে টি ভি চাই খুব ভাল পাওঁ আমাৰ মাহঁতে দেউতাহঁতে আমি সকলোৱে মিলি কিনে আমি টি ভি চাওঁ আৰু টি ভি চোৱাৰ পিছত আমাৰ সকলোৱে আমি মোবাইলতো চাওঁ বুলিলে যিহেতু মোবাইলত কিবা আছে পাইতো আৰু আছে সেইসমূহ আমাৰ ল'ৰা ছোৱালীয়ে ভাল পায় আৰু কথা ক'ব বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালী টি ভিৰ চাব লাগে যিহেতু আমাৰ কিছুমান যিবিলাক আমাৰ ল'ৰা ছোৱালীক চোৱাৰ যোগ্য সেইবিলাক আমি বস্তু দেখাব লাগে সেইবিলাক বস্তুহে দেখাব লাগে বাকী বস্তুবিলাক দেখাব নালাগে আমাৰ ল'ৰা ছোৱালীবিলাক আকৌ ভাল ভাল টি ভিত যি ওলায় স্কুলৰ বা হেৰি সেইবিলাক চিৰিয়েল আজিকালি ওলাইছে সেইবিলাক আমি দেখাওঁ সেইবিলাক চিৰিয়েল দেখায় কিছুমান ল'ৰা ছোৱালী ইমান দুখ কষ্ট কৰি পঢ়ি আগবাঢ়ি গৈছে চিৰিয়েলবিলাকত সেইবিলাক চিৰিয়েলেই বহুত ভাল পাওঁ আমি এইবিলাক চিৰিয়েল চোৱাতো আমি ভাল পাওঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে আৰু আমাৰ ঘৰৰ যিমানখিনি মানুহ আছে মা দেউতা ককা আইতা আমি সকলোৱে চিৰিয়েল চাওঁ অসমীয়া চিৰিয়েল আমাৰ অসমীয়া চিৰিয়েল আমি খুব ভাল পাওঁ চাই কেনে এই সেইবিলাক চিৰিয়েলে মোৰ ভাল লাগে আৰু লগতো আমি ডান্স কম্পিটিশ্যন গানৰ কুইজৰ কম্পিটিশ্যন সেইবিলাক চাওঁ যেনেকৈ কৌন বানেগা কৰ'ৰপতি বহুত ভাল লাগে চাই মানে তাত কিছুমান সেইবিলাকত প্ৰশ্ন সুধে যিবিলাক বস্ত আমি নাজানো তাৰপৰা আমি শিকিব পাৰোঁ টি ভিৰপৰা আমি বহুতো টেলিভিশ্যনত বহুত কথা শিকিবও পাৰোঁ বহুত কথা শিকা যোগ্যও নহয় আমি সেনেকৈয়ে আমাৰ চাবলৈ যিটো বস্তু আমি চাই আমি ভাল শিক্ষা পাওঁ তেনেকুৱা সেই বস্তু আমি চাব লাগে আৰু আমাৰ ল'ৰা ছোৱালীজনীও টি ভি চাই আগবাঢ়ি যাওক সেইবিলাক কাৰণে আমি হেৰি কৰিব লাগে আৰু এটা কথা আমাৰ চনি টি ভিৰ কোনো জড়িত হয় কি নহয় আমাৰ ল'ৰা ছোৱালী খুব টি ভিও চায় কাৰ্টুনবিলাক চায় আমাৰ ছোৱালীয়েতো কাৰ্টুন চাই খুব ভাল পায় কাৰণ চাই তেওঁ কাৰ্টুনত তেওঁ ফেভৰেট কাৰ্টুন আছে ডৰেমন যেনেকৈ চটা ভীম সেইবিলাক চাই মোৰো ভাল লাগে হাঁহোও আমি আনন্দ লওঁ যেতিয়া মনত থাকে মই ল'ৰা ছোৱালী যেতিয়া মনটো বেয়া লাগে তেতিয়া মই কওঁ যে আহাঁ আমি টি ভিত আজি আমি ডৰেমন চাম চটা ভীম চাম যেতিয়া আমাৰ ল'ৰা ছোৱালী ডৰেমন বা চটা ভীম চাই খুব আনন্দ কৰে সেইকাৰণেও আমাৰ টি ভিটো খুব ভাল লাগে টি ভিটোত টি ভিত যি যি চিৰিয়েল দিয়ে এইবিলাক ভাল লাগে সিহঁতে এইবিলাক চাই মানে খুব আনন্দ লয় আৰু খুব ভাল পায় তাৰ নিচিনাই কৰিব বিচাৰে তেনেকুৱাই কৰিব বিচাৰে আৰু যিবিলাক কিছুমান এনেকুৱা হয় যিবিলাক ল'ৰা ছোৱালী কম্পিটিশ্যনত ডান্স কম্পিটিশ্যনত জিকে বৰ ধুনীয়াকৈ নৃত্য কৰে বা নাচে ধুনীয়াকৈ গায় তেতিয়া তেওঁলোকে আমাৰ ল'ৰা ছোৱালী উৎসাহ পায় যে আমিও সেনেকৈ হ'ম সেহেঁতি ওলাইছে টি ভিত আমিও ওলাম আমি ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীক সেই টি ভি চাই বা সেই চিৰিয়েল চাই আমাৰ ল'ৰা ছোৱালীও যেনে আগবাঢ়ি যায় কাম কৰিব বিচাৰে খুব ভাল লাগিব আমাৰ ল'ৰা ছোৱালী আৰু আমাৰ মানে কোৱা মানে আমাৰ ধৰক কৈছিলোঁ অসমীয়া যিহেতু আমাৰ অসমীয়া গান নাচ চিৰিয়েল চিৰিয়েল টি ভিত আমাৰ এতিয়া ওলাইছে ভাল লাগে চাই কিনে আৰু আমিও খুব ফূৰ্তি কৰোঁ মাহঁতেও চাই আমি খুব মনোযোগ দি চাওঁ খুব বেছি ভাল লাগে আমাৰ আৰু আৰু এটা কথা আমাৰ ল'ৰা ছোৱালীবিলাকেও চায় আমাৰ মা দেউতা সকলোৱে আমি সেইখিনি বস্তুৱে চাওঁ চ' মাহঁতে চিৰিয়েল চাই খুব ভাল পায় আমাৰ মাহঁতে চিৰিয়েল চাই খুব ভাল পায় আৰু চিৰিয়েলৰ ওপৰতো তেওঁ কয় যে আজি এইখন চিৰিয়েল এইটো বস্তু দেখালে তেওঁ মানে আমি মানে এখন চিৰিয়েল চালে এনেকুৱা ভাবোঁ যেনে সেইটো বস্তু ওচৰ সেইঘৰ মানুহৰ হৈ আছেনে কিন্তু এটা নিজৰ ওপৰত আমি পাতি লওঁ যে এইটো বস্তু হৈছে এনেকুৱা হৈ আছে খুব বেছি ভাল লাগে আমি ভাবোঁ যেনে আমাক ক'বাৰ নিজৰে নেকি চিৰিয়েল বা টি ভি কিবা এটা দেখালে বা খুব বেছি ভয়ো লাগে বা কি হ'ব ইয়াৰ পিছত আমি সেইটো বস্তু লওঁ যেতিয়া বস্তুটো কামটো হৈ যায় বা চিৰিয়েলখন ধুনীয়া হৈ যায় বা মিল হৈ যায় আমি খুব আনন্দ লওঁ খুব ভাল লাগে এনেকুৱা লাগে যেনে আমাৰেই কোনোবাই আনন্দ লৈছে কিন্তু সেইটো এটা টি ভি সেই টি ভিৰ চাই আমি কিছুমান বস্তু খুব ভাল পোৱাওঁ খুব বেয়াও হেৰিও হওঁ সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে সদায় নৃত্য কৰিব টি ভি চিৰিয়েল চাই মেলি কিছুমান আগবঢ়ি যাব আৰু মই বিচাৰোঁ যেনে সুখ সৰু ল'ৰা ছোৱালীয়ে এনেকুৱাকৈ টি ভি চাওক বা এনেকৈ টি ভি চাওক যিটো ভাল শিক্ষা দিয়ে তাত ভাল কথা মই শিকিব পাৰোঁ আৰু ভাল হয় কিন্তু বেয়া বা পঢ়া হেৰি ডান্সৰ কোৰ্ছ সেইবিলাক বস্তু চালে আমাৰ ল'ৰা ছোৱালী ভাল হ'ব আমি সদায় তেনেকুৱা বস্তুৱে চাওঁ তেনেকুৱা চিৰিয়েলবিলাক চাওঁ অসমীয়া হাঁহি ফূৰ্তি থকা চিৰিয়েল চাওঁ আমি ডান্সৰ চাওঁ আমি গানৰ চাওঁ কুইজ কম্পিটিশ্যন চাওঁ যে আমি আমাৰ ল'ৰা ছোৱালী লগতো চাবপৰা আমাৰ ল'ৰা ছোৱালীকো শিক্ষা দিব পাৰোঁ যে চোৱা এইটো ল'ৰা ছোৱালী এনেকৈ কৰিছে বা এইটো এনেকৈ কৰিছে সেইটো কাৰণে আমি সেই ল'ৰা ছোৱালীক সেইটো বস্তু দিওঁ সেয়ে সকলোৱে জানে ল'ৰা ছোৱালী ধুনীয়াকৈ কাৰ্টুন চাৰ্টুন চাওক বা ডাঙৰ মানুহে চিৰিয়েল চাওক বা মই খুব বেছি ভাল পাওঁ আমাৰ মায়েতো ভাল পায় চিৰিয়েল চাই মেলি সেইটো বহুত আনন্দ লৈয়ো সেয়ে